অ' কওকচোন অ' হয় অঁ অঁ অঁ অঁ হয় আপুনি কিয়বা পালে মানে দিয়াততো ঠিকে দিছিলে কি কাৰণে বা তেনেকুৱা হ'ল অঁ অঁ অঁ অঁ অঁ অঁ ঠিকে আছে আপুনি সুধি কিনে ভালেই কৰিলে মই ক'ম বাৰু হয়তো এই দিয়া মানুহবিলাকে হয়তো মানে ষ্টাফটো যিটো মোৰ আছে সিহঁতে কাম কৰি থাকে সিহঁতে হয়তো কিবা সিহঁতৰ কিবা ভুলৰ কাৰণে হয়তো আপোনাৰ তাত তেনেকুৱা হ'ব পাৰে কিহৰ কাৰণে সিহঁতে হয়তো কিবা তাত কিবা হৈছে চাগৈ সেইকাৰণে মই সুধি চাম বাৰু আগলৈ আপুনিতো বহুতবাৰ বস্তু দিছে আগতেতো তেনেকুৱা হোৱা নাছিল অঁ তো এইবাৰ হৈছে অঁ অঁ অঁ নহয় অঁ অঁ মই ক'ম অঁ নাই নাই বেয়া পোৱা নাই মই ক'ম বাৰু সুধি চাম মোৰ ষ্টাফটোক মানে যিখিনিয়ে কাম কৰি থাকে তাতে কাৰিকৰ থাকে ন' কাৰিকৰ সিহঁতৰে কিবা হয়তো ভুল হ'ব পাৰে বা বনাওঁতে কিবা হয়তো দিগদাৰ হ'ব পাৰে মানে অঁ নকৰিব পাৰে অঁ অঁ অঁ অঁ পাৰে পাৰে মই সুধি চাম বাৰু তেওঁলোকে পিছত অঁ অঁ অঁ অঁ মই ক'ম বাৰু অঁ কৈ দিম বাৰু মই ঠিক আছে অঁ অঁ হ'ব দিয়ক কৈ দিম মই